অঁ কোন অঁ হয় অঁ ভাত খালোঁ কি কৰি আছা অঁ খবৰ খাতি ভালে কিবা কৰি আছেনে কি কিবা কৰি আছানে কি অঁ খোৱা বোৱা হ'লনে অঁ কেতিয়াকৈ

অঁ অঁ কোন তাৰিখে যাবা বাৰু তোমালোক

অঁ সুধি চাব লাগিব দেই মানুহতো আছে এতিয়া কোন কেনেকৈ যায় আৰু

অঁ অঁ আমাৰ মানে এতিয়া সুধিব লাগিব আৰু কোনে কোনে যায় কি কথা যোৱাটোতো তেনেকৈ যোৱা হোৱা নাই বগৰী চাপৰি আমি নাই যোৱা আগতে অঁ আমাৰ ইয়াৰ পৰা গৈছে বহুত মানুহ আমাৰ ইয়াৰ পৰা গৈছে বহুত মানুহ গৈছে ইয়াত কিন্তু আমি যোৱা নাই আকৌ সেইটো কাৰণে যাম বুলি ভাবিছোঁ অঁ কি হয়

চাও যাব পাৰোঁ বাৰু হেৰি আকৌ কোনোবা কোনোবা আছে নহয় আমাৰ পৰিয়ালৰো সুধিম আৰু যায় নেকি আৰু গ'লেতো ল'ৰা ছোৱালীকেইটা লৈয়ে যাব লাগিব সিহঁতকো দেখুৱাব লাগিব নহয় জেগাবোৰ সিহঁতেও বগৰী চাপৰি শুনিছেহে দেখাটো নাই নাই যোৱা নাই যোৱা

মই শুনিছোঁ জেগাডোখৰ চাবলৈ ভালে বুলি ইমান বেয়া নহয় আৰু চেল্ফি পইণ্ট এটাও আছে বুলি চেল্ফি উঠাব পাৰি অঁ এনেই বাকী ঘৰৰ মানুহ গোটেই ভালে আছেনে

অঁ ভালেই আছোঁ ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাবোৰ শেষ হ'ল নহ্

অঁ

অঁ পিকনিকটো আচলতে ডিচেম্বৰ আৰু জানুৱাৰীতেই ভাল লাগে তাৰপিছত আৰু পিকনিক খোৱা নহয়ো আৰু ভালো নালাগে সেইখিনি সময়ত তাৰপিছত তেনেহ'লে কিহত যাবা বা এতিয়া অঁ অঁ